এনেই আছোঁ এই কাইলৈ যাব লাগিব যাব লাগিব এই কালচাৰেল এই বিহুৰ পিছত জানুৱাৰী সোতৰ তাৰিখৰ পৰা আছে নেকি দুদিনীয়া গায়ক আহিব নেকি কোনোবা হেৰি এজন এই মানে সিমান বিখ্যাত মানে বিখ্যাত নহয় আৰু এই ওচৰৰে চিংগাৰ তেনেকুৱা আহিব নেকি অঁ জানো গম নাপাওঁ নহয় আহিব নেকি এই কি বুলি কয় সেইবোৰ বাদ দেচোন আমি তই কি কৰিম বুলি ভাবিছ

নচাটোতো মই ইমান ভালদৰে নাজানো এই গান মানে গানত ভাগ ল'ম বুলি ভাবিছোঁ কালচাৰেল নাইটত দে অকলে সেয়ে ভাবিচো অকলে গোৱা মানে ডুয়েট গাওঁ ডুয়েট গাবিনি তো এনেকৈতো এনেকৈ কালচাৰ নাইটতো এনেকৈতো ধৰি লওক চিংগাৰ যেনেকৈ আহে আমিও তেনেকৈ চিংগাৰ টাইপৰ অকণমান পাৰ্ফমেঞ্চ দিম বুলি ভাবিছিলোঁ দুটাই দিবি নেকি অঁ সেই প্ৰেক্টিছ কৰিম আকৌ প্ৰেক্টিচ কৰিম বুলি ভাবিছিলোঁ সেই কাৰণে তোক ফোন কৰিছোঁ বাদ্য়যন্ত্ৰ আছে আছে আছে আছে আছে লগৰ কেইটামান আছে নহয় আৰু তেনেকৈ ক'ম আকৌ সিহঁতক ঢোল বজাব এটাই ঢুলীয়া এটা আছে ধৰি ল তাৰপাছত গিটাৰিষ্ট এটা আছে তাৰপিছত ড্ৰাম ছেট বজোৱা এটা আছে মোৰ লগৰ সি বজাব পাৰিব প্ৰেক্টিচ কৰিব লাগে প্ৰেক্টিচটো বাৰু অলপ কৰিলেই হ'ব এনেকৈ আমি পাৰিম বাৰু গাব ধৰি লওক আমাৰ গোৱা গোৱা গোৱা অভ্যাস আছে নাই গাইছো নহয় আমি কেলৈ গোৱা নাছিলোনি অঁ সেইটো হয় বাৰু ভা পাৰ্ফমেঞ্চটো অলপ ভালকৈ দিব লাগিব পাৰ্ফমেঞ্চটো ভালকৈ দিব লাগিব

অঁ লিষ্টখন দিব লাগিব লিষ্টখন দিব লাগিব আমি

হয় নেকি প্ৰথম দিনা প ছেকেণ্ড দিনা ছেকেণ্ড দিনাটো কাৰণ মেইন চিংগাৰজনে গাব নহ্ প্ৰথমদিনাই দিব অঁ অঁ অঁ হ'ব পিছবেলা প্ৰথম দিনা কাইলৈ যেতিয়া প্ৰেক্টিছ কৰিম বুলি ক'লে প্ৰেক্টিছটো নহ'বই আছে কাইলৈ কাৰণ গোটেইখিনি কলেজত মানে স্কুলত গৈ মেলি লগ হৈ মেলি কথাখিনি পাতি ল'ব লাগিব প্ৰথমে আলোচনাখিনি কৰি লাগিব নহ ল'ৰাকেইটা গোটেইকেইটা লগতে মাতি বিচাৰি পিনে যে ক'ব লাগিব সিহঁতক

সিহঁতক

অঁ সেইটো সুধি ল'ব লাগিব সিহঁতক সিহঁতে আগে পাৰিম বুলি ক'লেহে হ'ব নহ্ কথাটো নহ'লেতো বেলেগ বিচাৰিব লাগিব এতিয়া ভাড়া ভাড়া ভাড়া দিব লাগিব আৰু ইছ ঢুলীয়া ঢুলীয়া বাৰু হৈ যাব ঢুলীয়া একো নাই কিন্তু মেইনটো ড্ৰাম ছেটটোহে দে আৰু বিহু গান হ'লেওতো হেৰি লাগিব নহয় বাঁহী লাগিবতো অঁ অঁ তেনেকৈ এতিয়া দিব নাই বাৰু বাহিৰৰ ল'ৰা ছোৱালী দিব নাই এতিয়া আকৌ সেইটোহে কথা অঁ অঁ ঠিক আছে দে কা মই অঁ আলোচনা কৰি যাম গোটেইখিনি লগত পাতিলৈ

ঠিক আছে দে দে